হেল্ল' হয় কওকচোন কি কাপোৰ লাগে বা এনেই মেখেলা চাদৰ পোৱা যায় কি মেখেলা চাদৰ লাগে বা আপোনাক আজিকালি বিভিন্নধৰণৰ ওলাইছে অঁ পাটৰ কাপোৰ পোৱা যায় আৰু মুগাৰো পোৱা যায় আপোনাক কোনটো বা লাগে পাটৰ লাগে নে মুগাৰে লাগে বা দাম আছে পাঁচ হাজাৰৰ পৰা আছে ষ্টাৰ্টিং হয় পাঁচ হাজাৰ তাৰপিছত পাঁচ হাজাৰৰ ওপৰত হয় আৰু আপোনাক বা কিমান দামী লাগে অঁ পাঁচ হাজাৰৰ তলত লাগে নেকি অঁ এ আমাৰ ইয়াততো কমৰ ইমান কমত পোৱা নাযাব অঁ ব্লাউজ মানে হেৰি পোৱা যায় পিছটো পোৱা যায় কিন্তু আমাৰ ইয়াতে আমাৰ মানুহ আছে চিলাই কৰি দিয়ে চিলাই ল'ব পাৰিব

পিছটোতো আপুনি কাপোৰৰ লগতে পাব এতিয়া আৰু ডিজাইনটোৰ লগত আপুনি কি ডিজাইন চিলাই চিম্পুল ডিজাইন দিলে অলপ দামবিলাক কম হয় আকৌ অলপ ডি ডিজাইন দিলে অলপ দামবিলাক বেছি হ'ব

চিম্পুলটো চিলালে ডেৰশ দুশমানত আহি যাব ডিজাইন কৰি চিলালে তিনিশ বা চাৰে তিনিশ সিমানমানৰ ভিতৰত হৈ যাব আহিব আপুনি তাৰপিছত ভালকৈ কথা পাতিম আমি